বেগটো যদিও ভাল মানে আমেৰিকান টুৰিষ্টাৰৰ বেগবোৰটো এনেও ভালেই হয় কিন্তু মানে কিছুমান বেয়া বস্তুও মই পালোঁ তাত বেয়া এক্সপেৰিয়েন্স কিছুমানো কৰিলোঁ বেগটো প্ৰথমে মই আনোতে খুব ভাল লাগিছিলে কিন্তু বেগটোৰ মই ভিতৰটো মই খুলি চালোঁ খুলি চাওঁতে যোনটো লেপটপ থোৱা খাপ আছিলে সেই খাপটো ভিতৰ চাইডৰ পৰা ফটা সেইটো কিয় কেনেকৈ ফাটিলে সেইটো মই গম নাপাওঁ কিন্তু বেগটোৰ ভিতৰৰ চাইডৰ পৰা ফটা আছিল সেইটো এটা মোৰ বেয়া লাগিলে তাৰপিছত বেগটো চালোঁ যে খুব লেতেৰা মই বেগটো বিশাল মাৰ্কেটৰ পৰা কিনিছিলোঁ যদিও মানে হয়তো তেওঁলোকে ভালকৈ বস্তুবোৰ ৰখা নাছিলে গুদামত পেলাই থৈছিলে সেইটো কাৰণে লেতেৰা হ'ব পাৰে আৰু কিছুমান দাগ লাগি আছে কিন্তু সচৰাচৰ সেইবোৰ বেগত তেনেকুৱা দাগ লাগি থাকিলে বৰ বেয়া দেখে ক'ব নোৱাৰোঁ এতিয়া কেনেকৈ কি হ'ল কিন্তু মানে মই এই দুটা বস্তুয়েই বেগটোৰ ক্ষেত্ৰত বেয়া পালোঁ আৰু নহ'লেতো আমেৰিকান টুৰিষ্টাৰ এটা বহুত ভাল কোম্পেনী হয় বা তেওঁলোকৰ বেগবোৰো ভাল কিন্তু এইক্ষেত্ৰত মানে যোনবিলাক দোকানে এই বেগবোৰ বিক্ৰী কৰে তেওঁলোকে অকণমান মানে ধ্য়ান ৰখাটো দৰকাৰ